কৃষকসকলে কেনেদৰে জন্তু কৰে ন ইয়াৰ বিষয়ে ক'বলৈ গ'লে কৃষকসকলে গৰুৰ মল মূত্ৰ আদি কৰি সকলোবিলাক বস্তু খেতিত ব্যৱহাৰ কৰা হয় শাক পাচলিৰ পৰা ধৰি কঠীয়াৰ পৰা পচন সাৰ ইত্যাদি এনেকুৱা কৰি সকলোখিনি কাম আমি কৰোঁ গোবৰৰ দ্বাৰাই যথেষ্ট উপকাৰ হয় আমাৰ গোবৰ নহ'লে কৃষকসকলৰ কাৰণে যথেষ্ট অসুবিধা সৃষ্টি হয় জীৱ জন্তু হাঁহ কুকুুৰাৰ পৰা ধৰি সকলোখিনি মল মূত্ৰই আমাৰ কৃষকৰ কাৰণে প্ৰয়োজনীয় বস্তু ইয়াৰ দ্বাৰাই আমি যথেষ্ট উপকাৰ হয় বস্তুবিলাকৰ পৰা মল মূত্ৰৰ পৰা গৰুৰ গোবৰ বিশেষকৈ গৰুৰ গোবৰে আমাক যথেষ্ট বেছি হেৰি দিয়ে সুবিধা কৰে খেতি হওক শাক পাচলি হওক আমি ইত্যাদি কঠীয়া পৰাৰপৰা ধৰি ইয়াৰ দ্বাৰাই ৰাসায়নিক পদ্ধতিৰ দ্বাৰাইও আমি তেওঁ গৰু গোবৰ মল মূত্ৰ জীৱ জন্তুৰ পৰা আমি যথেষ্টখিনি হেৰি কৰিব পৰা হয় উপকাৰ আমি পাওঁ তেওঁলোকৰ তেও গৰু গোবৰে যথেষ্ট উপকাৰ কঠীয়াৰ পৰাটো হয় শাক পাচলিৰ পৰা ধৰি আলু আলু ইত্যাদি কৰি শাক পাচলি এতিয়াতো যথেষ্ট প্ৰয়োজনীয় হয়